হেল্ল' অঁ দাদা পঞ্চায়তলৈ যাব নেকি অঁ শুনা পাইছেনে পঞ্চায়তলৈ যাব নেকি অঁ মই অঁ মই মানে এই সভাপতিক লগ কৰিব লাগিছিলে সভাপতিক লগ কৰিব লাগিছিলে

অঁ মই যাম অঁ অঁ

অঁ এই মোৰ মানে সেই ঘৰ এটা পাইছিলোঁ যে এই ঘৰটো মানে আধৰুৱা হৈ আছে তাকে মানে এই তিনি নং তিনি নম্বৰ কিস্তিটো কেতিয়া দিয়ে অঁ সেইটো বিষয়ে আলোচনা কৰিবলৈকে মানে যাবলৈ বিচাৰিছোঁ আধৰুৱা হৈ আছে যে ঘৰটো বনোৱা হয় অঁ মোৰ লগত মানে আৰু চাৰিগৰাকীমান যাব

অঁ আকৌ মানে হেৰি নতুনকৈ মানে অৰুণোদয় ফৰ্ম কৰিছিলোঁ যে সেই ফ্ৰম ফৰ্ম কৰিলো এতিয়া আজি দুমাহ তিনিমাহে হ'ল হ'ব হ'ব বুলি কৈ আছে আজিলৈকে দেখোন পইচাই সোমোৱা নাই তাকে সুধিবলৈকে বোলে যাওঁ বুলি ভাবিছোঁ পঞ্চায়তলৈ সভাপতি লগ কৰি কাগজ পাতি জমা দিলে নে নাই অঁ তেনেহ'লে বাকী লগৰকেইজনীকো ক'ব লাগিব আপুনি গ'লে ভাল হ'ব আৰু লগত হ'ব দিয়ক অঁ মই বাৰু এই ওলাওয়েই হ'ব দিয়ক